হেল্ল' সৃষ্টি ৰেষ্টুৰেন্ট হয়নে নাচবৰ হয় মই অপূৰ্ব দাসে কৈছোঁ যোৱাকালি মানে মই আপোনালোকৰ ৰেষ্টুৰেন্টত এটা অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত কিবা কাৰণত মই অৰ্ডাৰটো মানে কেনচেল কৰিবলগা হ'ল তেতিয়া কেনচেল কৰোঁতে আপোনালোকে কৈছিলে যে আপোনাৰ পেমেন্টটো আমি চৌব্বিছ ঘন্টাৰ ভিতৰত ৰিফাণ্ড কৰি দিম কিন্তু এতিয়ালৈকে কোনো অৱশ্যে মই হেৰি অনলাইনত পেমেন্ট কৰিছিলোঁ আপোনালোকক ইউ পি আইত এতিয়ালৈকে কোনো মানে ৰিপ্লাই পোৱা নাই আপোনালোকে আপোনালোকৰ মানে ৰিফাণ্ড ইষ্টেটাচটো চাই দিব পাৰিব নেকি মোৰ অলপ পইচাৰো মানে দৰকাৰ হৈ আছিলে গতিকে আপোনালোকে ষ্টেটাচটো চাই দিবচোন বাৰু ৰাখিছোঁ হ'ব দিয়ক